মানুহে সাধাৰণতে সন্মুখীন হোৱা প্ৰযুক্তিগত অসুবিধাবিলাকৰ বুলি ক'লে আচলতে আমি এটা অসুবিধাৰ সন্মুখত বৰ ডাঙৰকে আহিছে অসমৰ ক্ষেত্ৰত এই কথাটো হৈছে যে এতিয়া বিগ ডাম যিবিলাক প্ৰজেক্ট বিগ ডাম প্ৰজেক্টবিলাকে কিন্তু অসমৰ অকল ইলেক্ট্ৰিচিটিৰ বিকাশৰ কাৰণে যিটো বিগ ডাম প্ৰজেক্ট বনাইছে সোৱণশিৰি প্ৰকল্পই কওক আপুনি অন্যান্য প্ৰকল্পকেইটাই কওক এই প্ৰকল্পকিটাই কিন্তু জনজীৱনলে এক ভাবুকি তৈয়াৰ কৰিছে আপোনাৰ আমাৰ নেপকো প্ৰজেক্টটো এটা সৰু ক্ষুদ্ৰ প্ৰজেক্ট এইটো যেতিয়া পানীৰ ওপৰ অংশটো সাংঘাটিকভাৱে বাঢ়ি যায় এই বাঢ়ি যোৱাৰ পিছত এই প্ৰজেক্টটোৱে পানী মুকলি কৰি দিওঁতে জিলা এখনত এক বিভীষিকাৰ তৈয়াৰ কৰে মানুহ জীৱ জন্তুৰ যি মানে বিপৰ্যয় মৃত্যু পৰ্যন্ত ঘটাৰ এই বিপৰ্যয়বোৰ আছে ইয়াৰ লগে লগে আৰু এটা কথা যে অকণমানি এটাই যদি অকণমানি নদীবান্ধ এটাই যদি এই বিপৰ্যয়টো কৰিব পাৰে বিগ ডাম্পে আপোনাক কি ভয়ংকৰ ৰূপ ল'ব পাৰে আপুনি মই কল্পনা কৰিব নোৱাৰা এটা সন্মুখত দৃশ্য আহিছে যোৱা সময়চোৱাত কেৰেলাত বিগ ডাম এটা ভাঙি দিয়াৰ কাৰণে কেইবামাহ ধৰি পানী আপোনাৰো একদম মানুহ বহু শ মানুহ মৃত্যুমুখত পৰা আপোনাৰ পানীয়েই গোটেই ৰাজ্যখনত হাহাকাৰ প্ৰতিচ্ছবি তৈয়াৰ কৰাৰ আমাৰ জলন্ত কিন্তু আমি উদাহৰণ আমি দেখিবলৈ পাইছোঁ ঠিক তেনেকে আমি লখিমপুৰৰ ওচৰত যিটো এইটো প্ৰকল্প এইটো যদি কিবা কাৰণে পানীৰ পৰিসৰটো ভাঙিবলৈ হয় লখিমপুৰ হওক ধেমাজি হওক ঢকুৱাখানা হওক যিটো আমাৰ উত্তৰ পাৰৰ অংশ ব্ৰহ্মপুত্ৰৰ এই জনজীৱন কিন্তু ই একে বিধ্বস্ত কৰি পেলাব মানুহৰ মৃত্যু ঘটাব জীৱ জন্তুৰ মৃত্যু ঘটাব প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ যাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কিন্তু মানুহৰ বিকাশতকৈয়ো মানুহৰ এক বিপদগামীতা ই এক স্বাভাৱিকতে তৈয়াৰ কৰিব স্বাভাৱিকতে এই বিগ ডাম প্ৰজেক্টবিলাকে জনজীৱনৰ প্ৰতি ভাবুকি হৈছে আৰু এই বিগডাম প্ৰজেক্টটোৱে স্বাভাৱিকতে আমাৰ অৰ্থনীতিত প্ৰভাৱ পেলাব আৰু দেশখনক এক জীৱনক লৈ হেতালি খেলাৰ এক নতুন ধৰণৰ ই ৰাস্তা তৈয়াৰ হৈছে কিন্তু আমি এই বিগডাম প্ৰজেক্টটোক কেনেকে আমি পজিটিভ ৱে'লে নিব পাৰিম সেই কথাটো আমি এটা চাবলগীয়া হৈছে আচলতে বিশ্বৰ বিভিন্ন দেশবিলাকত বিগ ডাম প্ৰজেক্টবিলাকে আমাৰ এই প্ৰযুক্টিবিলাকে আমাক যেনেকে অসুবিধা দিছে তেনেকে সামাধান কৰাৰ উপায় আছে আমাৰ এতিয়া যিটো প্ৰজেক্ট সোৱণশিৰিৰ যিটো প্ৰজেক্ট বনাইছে এইটো যদি মাল্টি পাৰপাচ কৰা যায় মাল্টি পাৰপাছ মানে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি বিভিন্ন অংশ অকল ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ কাৰণে নহয় অকল ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ কাৰণে হ'লে ই বিধ্বস্ত ৰূপ পাব স্বাভাৱিকতে ই যদি যিবিলাক মৰুভূমি অঞ্চললে পানী নিয়া যিবিলাক পানী নথকা জেগালৈ আগতীয়াকৈ যদি অলপকে পাইপ লাইন তৈয়াৰ কৰি পানী আগতীয়া কৰ্তনৰ নিয়মীয়া ব্যৱস্থাটো কৰি থাকে ই কেতিয়াও বিধ্বংসী ৰূপ ল'ব নোৱাৰে কিন্তু মাল্টি পাৰপাছ হ'ব লাগিব মানে কেবাটাও উদ্দেশ্য থাকিব ইলেক্ট্ৰিচিটি উদ্দেশ্য থাকিব লাগিব খেতি পথাৰ বিকাশৰ কাৰণে উদ্দেশ্য থাকিব লাগিব য'ত মৰুভূমি অঞ্চল আছে তাত পানীৰ ব্যৱস্থা থাকিব লাগিব ক্লাইমেটচটো নিয়ন্ত্ৰণৰ এটা কথা ঠিক যে বিকাশৰ ৰাস্তাত আপুনি প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক যদি বাধা দিব খোজে প্ৰাকৃতিয়ে বাধা নেমানে কিন্তু প্ৰাকৃতিক বাধা নিদি যদি আপুনি প্ৰাকৃতিক অনুধাৱন কৰিছে আৰু প্ৰাকৃতিক যদি আপুনি প্ৰাকৃতিক নিয়ন্ত্ৰিত ৰূপত তেওঁৰ যিখিনি গুণ আছে প্ৰাকৃতিক গুণ সেই গুণবিলাকক যদি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিছে স্বাভাৱিকতেই ই এটা আপোনাৰ সুফল পাব সেইকাৰণে অসমৰ ক্ষেত্ৰত বিশেষকৈ বিগ ডাম প্ৰজেক্টটোৱে এতিয়া চকুলোৰ অৱস্থান তৈয়াৰ কৰি আছে সেইবোৰ কৈ বহুতে ৰাজনীতি কৰিবলৈ যায় বিগ ডামক প্ৰথমতে কোনোবাই সমৰ্থন কৰিবলৈ যায় সেই বিগ ডামক সমৰ্থন কৰিবলৈ গৈ পেলাই মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ যায় কিন্তু বিগ ডামৰ এফেক্টটো ইলেক্ট্ৰিচিটিৰ সন্মুখত শ্ব' কৰিছে যে ইলেক্ট্ৰিচিটি প্ৰডাকচন হ'ব কিন্তু এই বিগ ডামৰ পাইপ কেইটা কেনেবাকে ভাগি গ'লে দলংকিখন যিকেইখন ভাগি যায় যিকিখন যদি গেট কিখন খুলি দিব লগীয়া হয় একে ৰাতিতে কিমান মানুহ বিধ্বস্ত হ'ব তাৰ কাৰণে কিন্তু কোনো সামাধান ৰাস্তা নাই গতিকে সামাধান ৰাস্তাটো আগতে বনাব লাগিব প্ৰযুক্তিগত এই সৰু ডাঙৰ প্ৰযুক্তিগত অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে যিটো প্ৰযুক্তিক আচলতে মাল্টি পাৰপাছ কৰিব লাগে সেই প্ৰযুক্তিটো মাল্টি পাৰপাছ আমি কৰিব পাৰিলেহে আচলতে প্ৰযুক্তিৰ পৰা আমি সুফল আমি আদায় কৰিব পাৰিম সেইকাৰণে অসমৰ জনজীৱনৰ ৰক্ষাৰ কাৰণে আচলতে এই প্ৰযুক্তিবিদ্যাৰ যিবিলাক অসুবিধা আছে এই অসুবিধাবিলাক মানুহে কিন্তু চিন্তা কৰি তাৰ কুফলকিটাক আচলতে অনুধাৱন কৰিব লাগে আৰু যিবিলাকৰ কুফল আছে এই কুফলবিলাকক কেনেকে আচলতে সামাধান কৰিব পাৰে তাৰকাৰণে চাব চাব আমি চেষ্টা কৰিব লাগিব যোৱা সময়চোৱাত বহুতেই কথা বতৰাবোৰ উল্লেখ কৰিছে ছাইণ্টিষ্ট সকলে কৈছে যে অসমৰ চইল কণ্ডিশ্যন ইমান ভাল নহয় চইল কণ্ডিশ্যন ভাল নহয় পাহাৰবিলাকত কেতিয়াবা নিয়মীয়া বৰষুণ হ'ব পাৰে যদি নিয়মীয়া বৰষুণ হয় পানীৰ সোঁতটো তেওঁলোকে কেনেকে ৰক্ষা কৰিব এতিয়া এটা অৱস্থানলৈকে তেওঁলোক যদি পানীৰ সোঁতটো গৈ গৈ একেৰাহে পাহাৰবিলাকত বৰষুণ দিয়ে তেতিয়াহ'লে স্বাভাৱিকতে সেই পানী খুলিব লাগিব আৰু যদি পানী পৰিমাণতৰ খোলাৰ ছিক্স ডেচিমেল টেন ডেচিমেল পৰ্যন্ত গুচি যায় তেতিয়াহ'লে তাৰ ডামখিনি ভাঙি যাব আৰু ভাঙি গ'লে এটা অকল্পনীয় মানুহ মৃত্যুৰ বিভীষিকা কিন্তু অসমৰ কিন্তু জনসাধাৰণে এইটোৰ ক্ষেত্ৰত দেখিব লাগিব এইটোৰ ক্ষেত্ৰত আমি দেখিবলে আমি নাপালে হয়তো ভাল পাম কিন্তু কথা হৈছে সেইটো কৰাৰ আগত মাল্টি পাৰপাছ যদি ডামবিলাক কৰিব পৰা যায় বহুমুখী প্ৰকল্পলে আপুনি যদি এইবিলাক কৰিব পৰা যায় স্বাভাৱিকতে ই সামাধানৰ এই সুবিধাবিলাক আমি আমাৰ নিজৰ পক্ষত আনিব পাৰিম গতিকে এই ধৰণৰ কথাবিলাকে জনজীৱনত সুস্থ এটা বাতাবৰণ কৰি জনসাধাৰণে জীৱনবোধ ৰক্ষা কৰে জীৱন যাপন যাতে ৰক্ষা কৰিব পৰা যায় সেইকাৰণে চিন্তা কৰাৰ কিন্তু সকলোৰে দ্বায়িত্ব আছে সকলোৰে দ্বায়িত্ব লৈ কিন্তু এই কামবিলাক আমি আগুৱাই নিব পাৰিব লাগিব